ভাৰতৰ কিছুমান আটাইতকৈ জনপ্ৰিয় ক্ৰীড়া হ'ল ক্ৰিকেট ফুটবল হকী জেভলিন থ্ৰ' আৰু দেশৰ কিছুমান আটাইতকৈ প্ৰখ্যাত খেলুৱৈ হ'ল বিৰাট কোহলি মহেন্দ্ৰ সিং ধোনী শচীন তেণ্ডুলকাৰ সুনীল ছেত্ৰী ইউজবেন্দ্ৰ চাহাল আৰচদীপ সিং কে এল ৰাহুল ৰোহিত শৰ্মা